মোৰ শৈক্ষিক জীৱন আৰু শিক্ষা জীৱন তিনি বছৰ চাৰে তিনি বছৰৰপৰা আৰম্ভ হৈছিল শিক্ষাজীৱন প্ৰথমতে মই শংকৰদেৱত পঢ়িছিলোঁ তাত অংকুৰ প্ৰথম শ্ৰেণী আছিল অংকুৰৰ পৰা ষ্টাৰ্ট হৈছিল আৰু সেই সেই সেই মেমৰিজটো বেষ্ট মেম'ৰিজ আছিল শিক্ষাজীৱনৰ ভুলকৈ কৰি আহিছিলোঁ আৰু মই সৰু থাকোঁতে স্কুলত নোযোৱা হৈছিলোঁ মায়ে জোৰ কৰি কৰি লৈ যাইছিল এনেকুৱা শৈক্ষিক জীৱনটো মোৰ শৈক্ষিক শিক্ষাজীৱনটো ভাল পাৰ হৈ গৈছিল আৰু মোক ককা ককায়ে আৰু বহুত মৰম কৰিছিল আৰু মানে শিক্ষাজীৱনত ককায়ে আৰু আগুৱাই দিছিল বেছিকৈ ককায়ে মোৰ এজ যিটো এজত দিব লাগে তাতকৈ আগত স্কুলত দি দি দিছিল সেইকাৰণে মই মোৰ শিক্ষাজীৱনটো মানে ওৱান ইয়েৰ আগতে আৰম্ভ হৈছিল যিটো বয়সত হ'ব লাগে তাতকৈ ওৱান ইয়েৰ আগতে মই স্কুলত গৈছিলোঁ আৰু তাৰপিছত মোৰ স্কুল চেঞ্জ হ'ল জেগা দূৰৰ কাৰণে আৰু মই তাৰপিছত ক্লাছ ফাইভৰ পৰা জাতীয় বিদ্যালয়ত পঢ়িলোঁ তাতেও মোৰ ভাল লাগিছিল আৰু মই শৈক্ষিক শিক্ষা বুলি ক'লে মোৰ শংকৰদেৱত পাৰ হৈ গৈছিল তাৰপিছত মই বেলেগ স্কুলত আহিলোঁ আহি তাতো বন্ধুবৰ্গ পালোঁ ক্লাছ টেনলৈ তাত পঢ়িলোঁ পঢ়ি কিনে তাৰপিছত মই কলেজ জীৱন আৰম্ভ হ'ল মেট্ৰিক জাতীয় বিদ্যালয়ৰ পৰা পাৰ কৰি আহিলোঁ আহি কলেজৰ শিক্ষা আৰম্ভ হ'ল মোৰ হায়াৰ চেকেণ্ডেৰী কৃষ্ণ গুৰু মহাবিদ্যালয়ত পাৰ হ'ল ফাৰ্ষ্ট ইয়েৰ চেকেণ্ড ইয়েৰ কমাৰ্চৰ কমাৰ্চ ষ্ট্ৰীম লৈ ফাৰ্ষ্ট ইয়েৰ চেকেণ্ড ইয়েৰ কম্প্লিট হ'ল হৈ কিনে এতিয়া ডিগ্ৰী গ্ৰেজুয়েশ্যনৰ কাৰণে মই নলবাৰী কমাৰ্চত গ'লোঁ গৈ তাত গ্ৰেজুয়েশ্যন থাৰ্ড চেমলৈ আৰু পাৰ হ'ল আৰু কলেজ লাইফটোৰ হাফ হাফ টাইম গ'ল আৰু মোৰ হাই চেকেণ্ডেৰী গ্ৰেজুয়েশ্যন হাফ টাইম গ'ল আৰু পিছলৈ আহিবলগীয়া আৰু ক'ত যে নাজানো